হেল্ল' অ'লা এজেন্সী হয়নে

আপোনালোকৰ এজেন্সীত মই এটা অ'লা বুক কৰিছিলোঁ তেখেত আহি পোৱাত বহুত পলম কৰিছে মই ইতিমধ্যেই কমেও একঘন্টামান ৰখিয়েই আছো হয় মই জালুকবাৰীৰ অভাৰব্ৰীজৰ তলত ৰখি আছো হয় মই ঠিকেই মোৰ ঠিকনাটো মই ঠিকেই দিছিলোঁ তেখেতৰ ঠিকনাটোও খুব বেছি পাঁচ মিনিটমানত দূৰত দেখুৱাইছিল কিন্তু বৰ্তমানলৈকে তেখেত আহি পোৱা নাই হয় কিবা জামত ফচিবও পাৰে হ'লেও মই এতিয়া মানে অলৰেডি মানে ইতিমধ্যে মই এঘন্টা ৰৈ আছো কাৰণে মই এইটো অ'লাটো মই কেনচেল কৰিব বিচাৰোঁ এই কেবখন কেনচেল কৰিব বিচাৰোঁ পাৰিলে কেনচেল কৰি দিয়ক বহুত দেৰি হৈ গৈছে ইতিমধ্যে হয় কেনচেল কৰিবলৈ কি কৰিব লাগিব হয় এপচটোত গৈ কেনে এপচটোত গৈ কেনচেল বাটনটো ক্লিক কৰিব লাগিব হয় ঠিক আছে হয় দাদা কেনচেল কৰি দিয়ক পাৰিলে উপায় নাই এতিয়া আৰু মই লেট হৈ গৈছোঁ বহুত লেট হৈ গৈছোঁ হয় আহি নাপায় আৰু তেখেত হয় দাদা বেয়া নাপাব কেনচেল কৰি দিয়ক আপুনি